মাছ ধৰাৰ সময়ত আমি ব্যৱহাৰ কৰোঁ জাল পলহ নহ'লে খেৱালি এই সমূহ ব্যৱহাৰ কৰি আমি মাছ ধৰোঁ আমাৰ ওচৰতে খাল বিলসমূহ আছে মাছ ধৰিবলৈ যাওঁ তাতে যোৱাৰ আগত আমি আমি ঘৰত পিন্ধা কাপোৰ পিন্ধি নাযাওঁ আমি আমাৰ যোনখিনি পুৰণা আমাৰ কাপোৰ সেই সমূহ পিন্ধি সেই সমূহ সেই সমূহ পৰিধান কৰি আমি মাছ ধৰিবলৈ প্ৰস্তুতি কৰোঁ মাছ ধৰিবলৈ যোৱা আগত আমি তাম আমি আমি মই তামোল খাওঁ বিশেষ বিশেষকৈ মোৰ কথা ক'লোঁ মই তামোল খোৱা মানুহ তামোলৰ হাঁচতি মই যোগাৰ কৰোঁ মাছ ধৰা সঁজুলিসমূহ যোগাৰ কৰি মই সকলো বস্তু লৈ প্ৰস্তুত কৰি যাওঁ বিশেষকৈ মই পলহ মাৰি বেছি ভাল পাওঁ পলহ মাৰি মাছ ধৰোঁ আৰু আমাৰ বিশেষকৈ আমাক আমি নদী কাষৰীয়া মানুহ আমাৰ অঞ্চলতটো সাগৰ নাই আমি নদী কাষৰীয়া মানুহ নদীত মাছ ধৰা আৰু পুখুৰীত মাছ ধৰা বেলেগ বেলেগ অভিজ্ঞতা আপোনাৰ পুখুৰীত সদায় বোকা থাকে বা আপোনাৰ পানীতো অলপ লেতেৰা হয় মানে নদীত পানীটো আপোনাৰ চফা হয় আপোনাৰ সোঁত থাকে যোনে সাঁতুৰিব নাজানে নদীত অলপ ভয়ো হয় যিহেতু আমি নদী কাষৰীয়া মানুহ আমি নদীত সাঁতুৰিব জানো বিশেষ মোৰ অভিজ্ঞতাৰ পৰা ক'বলৈ গ'লে নদীত মাছ ধৰি বেছি ভাল লাগে আমি নদীত অতিবাহিত বেছি কৰোঁ নদীত আৰু সাগৰ বুলি ক'বলৈ গ'লে আমি বাহিৰত গৈছিলোঁ কেৰেলা তামিলনাডু তাত সাগৰত ডাঙৰ ডাঙৰ জালসমূহে বা নেট সমূহে ডাঙৰ ডাঙৰ মাছ ধৰা দেখিছোঁ কিন্তু আমাৰ তেনেকুৱা অভিজ্ঞতা নাই আমি গাঁৱৰ থলুৱা যিবিলাক আমাৰ জাকৈ জুলুকী খেৱালী সেইবোৰ ব্যৱহাৰ কৰি আমি মাছ ধৰোঁ সেয়াই আৰু